লখিমপুৰ জিলাৰ মূল অৰ্থনৈতিক চালক বুলি ক'লে আমি কৃষিখণ্ডৰ কথা ক'ব পাৰোঁ জিলাখনত কেইবাপ্ৰকাৰৰ বা বিভিন্নধৰণৰ ধানৰ উৎপাদন হোৱা দেখা পোৱা যায় লগতে সৰিয়হৰ উৎপাদনো জিলাখনত যথেষ্ট পৰিমাণে হয় বিভিন্ন ধৰণৰ মাহ খেতি যেনেকৈ মাটি মাহ বা মগু মাহৰ খেতিও জিলাখনত যথেষ্ট পৰিমাণে হয় জিলাখনৰ অৰ্থনৈতিক বৃদ্ধিত সহায় কৰা অন্য এবিধ কৃষি কাৰ্য হৈছে মীন পালন মীন পালনৰ ক্ষেত্ৰতো জিলাখন পিছ পৰি ৰোৱা নাই লগতে জিলাখনত কেইবাখনো চাহ বাহিচা আছে আৰু চাহৰ উৎপাদনৰ ক্ষেত্ৰতো লখিমপুৰ জিলা অসমৰ অন্যান্য জিলাতকৈ পিছ পৰি আছে বুলি ক'ব নোৱাৰি দ্বিতীয়তে বৰ্তমান সময়ত দেখা যায় যে জিলাখনত কেইবাটাও সৰু সৰু কুটীৰ উদ্যোগ স্থাপন হৈছে বিশেষকৈ গাহৰি পালন বা হাঁহ কুকুৰা পালন কৰা বিভিন্ন ধৰণৰ সৰু সৰু উদ্যোগসমূহৰ জন্ম হৈছে যেনেকৈ আচাৰ প্ৰস্তুত কৰা সৰু সৰু উদ্যোগসমূহ বা পিঠা পনা বনোৱা সৰু সৰু উদ্যোগসমূহ বৰ্তমান জিলাসমূহত জিলাখনত স্থাপন হোৱা দেখা পোৱা গৈছে